আমি কুকুৰা পোৱালি উলিয়ালে বাহৰ ওপৰৰপৰা নমাই দিওঁ তাত বস্তা পাৰি সজাত বান্ধি থওঁ ভালদৰে চাউল খাবলৈ দিওঁ চাউল পানী দানা খাবলৈ দিওঁ কুকুৰা পোৱালিবিলাক মাকৰপৰা ধুনীয়াকৈ মাকে চৰায় তাত চাই থাকোঁ সজাৰপৰা উলিয়াই ধুনীয়াকৈ দিওঁ কুকুৰা পোৱালিবিলাক তেতিয়া ৰ'দত উলিয়াই দিওঁ ভালদৰে আকৌ হাঁহ পোৱালি ওলালেও তেনেদৰে উলিয়াই মেলি সজাৰপৰা ভালকৈ বান্ধি ৰখি থাকি ক'ৰ কাউৰীৰপৰা চাই থাকোঁ চৰাওঁ অলপ সময় পানীলৈ নি হাঁহ পোৱালি ভালকৈ পানীত চৰাই মেলি দুপৰীয়া দানা দিওঁ আকৌ বান্ধোঁ আকৌ পিছবেলা মেলি দিওঁ ভালদৰে তেনেদৰে চৰাওঁ দানাত চাউল দিওঁ সৰুতে আমি খুন্দু চাউল দিওঁ তাৰপৰা অকণমান ডাঙৰ হ'লে গোটা চাউল দিওঁ তেনেদৰে পোহোঁ কুকুৰা পোৱালিও তেনেদৰে সৰুতে খুন্দু চাউল দিওঁ ডাঙৰ হ'লে গোটা চাউল দিওঁ তাৰপৰা ভালকৈ বান্ধি মেলি থওঁ তেনেদৰে গাহৰি পোহোঁ গাহৰিয়ে পোৱালি দিয়ে পোৱালি দিলে ভালদৰে চাব লাগে বেজী দিব লাগে ডক্টৰত বেজী দিয়াওঁ পুহি মেলি আকৌ মানুহক বিকো তেনেদৰে হেৰি কৰোঁ আকৌ তেনেদৰে গৰু পোৱালি দিলে আমি ভালদৰে চাব লাগে মাকক কেনেকৈ ৰাখিছে তেনেকৈ চাওঁ পোৱালি হ'লে মাককো বাৰুকৈ ডাল পাত কাটি দিওঁ তেনেকৈ থওঁ কুকুৰা পোৱালীটো বেছি যত্ন ল'বলৈ বাহৰপৰা উলিয়াই থব লাগে তেনেদৰে সহায় কৰোঁ আকৌ হাঁহ পোৱালিও তেনেদৰেই কৰোঁ সজাত সদায় চাব লাগে ৰাতিপুৱা উলিয়াই চফা কৰিব লাগে কৈ বেলেগকৈ বস্তা পাৰি দিওঁ ধুনীয়াকৈ থাকিবলৈ সুবিধা কৰি দিওঁ গড়াল চৰাল ধুনীয়াকৈ চফা কৰোঁ গড়ালৰ চাৰিওকাষে পাউদাৰ ছিটিয়াই দিওঁ হোমি নহ'বলৈ ঘৰৰপৰা ধুনীয়াকৈ ৰাখোঁ তেনেদৰে যত্ন লওঁ কুকুৰা পোৱালি সাধাৰণতে বহুত যত্ন ল'ব লাগে নহ'লে বেমাৰ হয় বেমাৰৰপৰা ৰক্ষা পাবলৈ বহুত যত্ন কৰোঁ নহ'লে মাকে খুঁচৰি ক'ৰবাত পেলাই দিয়ে তাৰপৰা আনি ধুনীয়াকৈ থওঁ হাঁহ কুকুৰা পোৱালি উলিয়ালে বহুত ভালকৈ থ'ব লাগে তেনেদৰে ছাগলী পোৱালিও পোৱালি দিলে বহুত ধুনীয়াকৈ ৰাখিব লাগে চাব লাগে চাওঁ তেনেকৈ যত্ন লওঁ মাকৰপৰা ওলালে ধুনীয়াকৈ ৰাখোঁ তেনেদৰে আমি থওঁ চব ধুনীয়াকৈ গৰু পোৱালি পোৱালি দিলে গড়াল সাজি ধুনীয়াকৈ ৰাখোঁ গড়াল চাফচিকুণ কৰোঁ ভালকৰি ধুনীয়াকৈ চাফচিকুণ কৰোঁ সাৰোঁ মহে দাহে নেখাবলৈ আঁঠুৱা দি ঢাকি ৰাখোঁ ভালকৈ গৰু পোৱালি বহুত যত্ন লওঁ আমি মই তেনেদৰে গাহৰিও পোহোঁ গাহৰি পোৱালি দি ভালদৰে য'ত পোৱালিবিলাকৰ গড়াল চফা কৰি দিওঁ মাকক দানা পানী দিওঁ মাকে পোৱালিবিলাকক ধুনীয়াকৈ খোৱায় মই তেনেদৰে চাওঁ তেনেদৰে বহুত পৰিষ্কাৰকৈ ৰাখোঁ গাহৰি পোৱালি ডাঙৰ হ'লে বিকোও ডাঙৰ হ'লে অলপ বিকো ধুনীয়াকৈ ৰাখো তেনেদৰে কৰি থাকোঁ ছাগলী পোৱালি তেনেদৰে মাকক বহুত যত্ন লওঁ পোৱালি দিয়াৰ সময়ত গছৰ ডাল কাটি দিওঁ আম কঁঠালৰ ডাল কাটি দিওঁ তেনেদৰে মাককো যত্ন লওঁ পোৱালিটোকো চাফা কৰি দিওঁ পোৱালি থাকিবলৈ ধুনীয়াকৈ চাফা কৰি দিওঁ পোৱালি বহুত ধুনীয়াকৈ ৰাখিব লাগে চাফচিকুণকৈ থওঁ জেগাবিলাক সাৰি দিওঁ ধুনীয়াকৈ দৰৱ দিওঁ চফা কৰি ৰাখোঁ পোৱালিবিলাক সদায় চফা কৰি থ'লে ডাঙৰ হয় ভালকৈ বেমাৰ নহয় তেনেদৰে বেমাৰ হ'লেও দৰৱ পাতি ডক্তৰ আনি বেজী দিয়াওঁ গাহৰি পোৱালি বিশেষকৈ হাঁহ কুকুৰা পোৱালি ভালকৈ চাওঁ কুকুৰাবিলাক বহুত দৰৱ খুৱাওঁ নহ'লে বেমাৰ হয় বহুত চাব লাগে কুকুৰা পোৱালি হাঁহ পোৱালি সজাত বান্ধোঁ ধুনীয়াকৈ চাফচিকুণকৈ ৰাখোঁ নহ'লে বেমাৰ হয় গৰু পোৱালি দিলে বহুত সহায় কৰিব লাগে গড়াল চৰাল চফা কৰি ভালকৈ ৰাখোঁ চফা কৰি দিওঁ নহ'লে মহৰপৰা অকণমান দিগদাৰ আৰু আমাৰ আঁতৰত বান্ধোঁ ধুনীয়াকৈ গড়াল চৰাল চফা কৰোঁ পোৱালি দিলে আমি তাক বস্তা পাৰি চাফা কৰি থাকিবলৈ দিওঁ সাৰি পুচি দিওঁ গৰু পোৱালি কুকুৰা পোৱালি আমি বহুত যত্ন লওঁ গড়ালত চফা কৰোঁ গড়াল সজাৰে বান্ধোঁ চাউল দিওঁ তেনেকৈ ৰাখোঁ